বেংকৰ লগততো অভিজ্ঞতা এতিয়ালৈকে মই ভালেই পাই আছোঁ ঋণ সৰুকৈ এটা লৈছিলোঁ নোলোৱা নহয় বাৰু এতিয়া কি হয় আমাৰ ধেমাজি জিলাখন অলপ পিছপৰা এইটোতো সকলোৱেই জানেই আমাৰ অসমত ইয়াত কি হয় সকলো বেংকৰ শাখাবিলাক নাই এতিয়া বিশেষকৈ আমাৰ ধেমাজিৰ মেইন ব্ৰাঞ্চটোৱেই হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো ব্ৰাঞ্চ সেইটো শাখাতেই আমাৰ ধেমাজিৰ প্ৰায় সকলো জনসাধাৰণৰ একাউণ্টছ্ আছে বাকী বেংকৰ শাখাবিলাক ধেমাজিলৈ অহা বেছি বছৰ হোৱা নাই বহুত শেহতীয়াকৈ আহি আছে কিছুমান নতুন নতুন বেংকৰ শাখা এতিয়াও আহি আছে বাৰু এইটো অভিজ্ঞতাটো ঠিকেই ফা পাই আছোঁ খালি এটা কথাত কি হ'ল ময়ো এজন হেৰি হয় ষ্টেট বেংকৰে মই এজন কাষ্টমাৰ তাতে কি হয় এতিয়া আমাৰ ধেমাজিৰ সৰহ সংখ্যক মানুহৰে ষ্টেট বেংকতে আমাৰ একাউণ্টছ্ আছে ছেভিঙেই হওক বা কাৰেণ্ট একাউণ্টেই হওক তেতিয়া আপোনাৰ দেখা যায় যে কাষ্টমাৰটো চাই পিনে ব্ৰাঞ্চটো অলপ সৰু হৈছে তাতে পইচা উলিওৱা সুমুওৱা কৰাত আমি কেতিয়াবা বহুত দীঘলীয়াকৈ লাইন পাতি থাকিবলগা হয় আৰু মই ভাবোঁ সেই গতিকে আমাৰ ধেমাজিত আৰু এটা ব্ৰাঞ্চ বহাব লাগে আৰু তাতে আপোনাৰ এমপ্লয়ীবিলাকো অলপ কম যেন অনুভৱ হয় ব্ৰাঞ্চটোত টেকনিকেলি বাৰু ঠিকেই আছে সেইখিনি সকলোতে সুবিধা পাইছে তাতে আপোনাৰ এ টি এম কম কেতিয়াবা এ টি এমত আমাৰ পইচাটো যথেষ্ট পৰিমাণৰ নাথাকে কেতিয়াবা এ টি এমৰ পৰা ঘূৰি আহিবলগা হয় সুচল হ'বলৈ হ'লে ব্ৰাঞ্চ ব্ৰাঞ্চ আৰু অলপ লাগে আমাৰ ইয়াত আৰু অলপ এমপ্লয়ী অলপ বেছিকৈ থাকিব লাগে